মই গাঁৱলৈ বহুতো সঘনাই যাওঁ গাঁৱতে মোৰ ভাল লাগে মুকলি ভাৱটো মই গাঁৱতে পাব পাৰোঁ মোৰ শৈশৱৰ কিছুমান সোণালী দিনবিলাক মই এই গাঁৱত বিচাৰি ভাল পাওঁ যেনেকৈ বৰশী বোৱা ক'ৰবাত খেলা সেই দিনবিলাক মোৰ বহুত ভাল লাগে সেইটো কাৰণে মই গাঁৱলৈ বহুত সঘনাই যাওঁ বিশেষকৈ মোৰ লগৰখিনি আছে মোৰ গাঁৱত গাঁৱৰ যোনখিনি লগৰ লগৰখিনিৰ লগত কথা পাতি ভাল লাগে ঘূৰি ভাল লাগে মই সেইটো কাৰণে গাঁৱলৈ খুব সঘনাই যাওঁ